যোৰহাটৰ শিক্ষা ব্যৱস্থা উন্নত মানদণ্ডৰ হ'লেও কিছুমান ক্ষেত্ৰত বহুত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ল'ৰা ছোৱালীবোৰে কিছুমান চৰকাৰী বিদ্যালয় এতিয়াও উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ সুবিধা শিক্ষা দিয়া সুবিধা অলপ কম হৈ আছে ব্যক্তিগত বিদ্যালয়তকৈ চৰকাৰী খণ্ড বিদ্যালয় ৰিজাল্টটো বহুত বেয়া

সেইটো শিক্ষা ব্যৱস্থা কোনটোৰ ক্ষেত্ৰত ক্ৰুটি থাকি গৈছে চৰকাৰী বিদ্যালয়সমূহৰ এতিয়াও কিছুমান স্কুল বৰ বেয়া ধৰণে কৰি থাকিবলগীয়া হৈছে কিছুমান কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি ইয়াত উন্নত হৈছে আগতকৈ